বিহু যিহেতু আমাৰ জাতীয় উৎসৱ সেয়ে বিহু সকলোৱে জানেই বিহু নাচিবলৈ সকলোৱে জানেই ত' আগতেই আমি বিহু মানে এনেকৈ আমি আমিও ভালকৈ নাজানিছিলো তথাপিও আমাক ডাঙৰসকলে শিকায় এনেকৈ কৰিবি বুলি এনেকৈ কৰি আমি আগতে সকলোৱে লগৰখিনি লগ লাগি জেং বিহু কৰোঁ ঘৰে ঘৰে গৈ আজিকালি চবতেই নাচটো লাগেই চবতেই মানে ষ্টেজ প্ৰ'গ্রেম হওক ক'ৰবাত যি কিবা পাতিলেও ডেন্সটো তাত দিয়ে প্ৰতিযোগিতা হিচাপেও দিয়ে আজিকালি আধুনিক নৃত্য প্ৰতিযোগিতা বিহু নাচৰ প্ৰতিযোগিতা এনেকৈ দিয়ে আৰু চবতে তাত যোনে ভাল পাৰ্ফৰমেন্স কৰে প্ৰাইজো দিয়ে নিজৰ প মানে নিজৰ পৰিদক্ষিতা দেখায় তাত সকলোৱে যাৰ ভাল হয় তাক প্ৰাইজ দিয়ে বিহু সকলোৱে জানে তথাপিও আজিকালি প্ৰজন্মই বিহু ইমান সুন্দৰকৈ অৰ্থাৎ আগৰ নিচিনা মানুহৰ আগতে যোনসকলে মানে নাচিছিলে তেওঁলোকৰ নিচিনা ইমান নাজানে সেইকাৰণে আজিকালি বিহু প্ৰশিক্ষণ দিয়াতো অলপ জৰুৰী বুলি ভাবোঁ ইয়াৰ উপৰিও আজিকালি বিহু যিহেতু মঞ্চমুখী হৈ পৰিছে তাত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হ'বৰ বাবেও বিহু প্ৰশিক্ষণ লোৱাটো জৰুৰী বিহু প্ৰশিক্ষণ লোৱাটো জৰুৰী হৈ পৰিছে বিহু প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকসকলে প্ৰশিক্ষণ লোৱা লোক প্ৰশিক্ষণ লোৱা লোকসকলৰ পৰা কম পৰিমাণে ফিচ লয় তেওঁলোকৰ নিজৰ পৰিয়াল চলাবৰ বাবে চলাবৰ বাবে সুবিধা হোৱাৰ বাবে সুবিধা হ'বৰ কাৰণেও তেওঁলোকে মানে এনেকৈ ফিজ লয় চব সকলোৰ সকলোৱে দিব নোৱাৰিলেও যিসকলে দিয়ে মানে তেওঁলোকৰ পৰা লয় কিছুমানক এনেকৈ এনেও শিকাই দিয়ে আজিকালি বিহু বিহু বুলি ক'লে চবৰে গাতে বিহু চবে বিহু জানেই তথাপিও মানে এনেকৈ ষ্টেজ প্ৰগ্ৰেম হওক বা ক'ৰবাত দূৰৰ ক'ৰবাত শিকিবলৈ মানে নাচিবলৈ গ'লে এনেকৈ ভাল পৰিদক্ষিতা দেখাবলৈ হ'লে এনেকৈ প্ৰশিক্ষণ লোৱাটো জৰুৰী আৰু তেওঁৰ নিজৰ কাৰণে ক'ৰবাত বা এনেকৈ গ'লে আজিকালি ইমানো মানে সকলোৱে নাচিব নাজানে তথাপিও মানে শিকি মেলি নচাটো সিহঁতে ভাল বুলি ভাবে আৰু মানে ভালকৈ এনেকৈ শিকিলে ভাল হয় বুলি ইহঁতি শিকি মেলি তাত প্ৰতিষ্ঠান মানে তাত কৰিবলৈ যায় যিহেতু চৰকাৰৰ মানে চৰকাৰৰ ফালৰ পৰা আজিকালি সুবিধা দিয়ে এনেকৈ যাবলৈ যোৱাবাৰ যেনেকৈ গুৱাহাটীলৈ ওৱৰ্ল্ড ৰেকৰ্ড কৰিব নিছিলে বিহু পঁচিছ হেজাৰ পঁচিছ হেজাৰ নহয় এঘাৰ হেজাৰ ঢুলীয়া নাচনী লৈ পিনে গুৱাহাটীত ওৱৰ্ল্ড ৰেকৰ্ড কৰিলে বিহু বিহু যে আমাৰ অসমৰ মানে অসমৰ তেজে যাতে তেজে তেজে থাকে সেইটো দেখাব বিচাৰিলে তেওঁলোকে তদুপৰি বিহু প্ৰশিক্ষণ লৈ কৰা জেং বিহু হওক বা হুঁচৰি হওক দেখাবলৈ বৰ চকুত লগা হয় প্ৰশিক্ষণসকলে শিকোৱাৰ পিছত মানে জেং বিহু হওক বা হুঁচৰি বিহু হওক দেখিবলৈ মানে ভাল হ দে দেখিবলৈ আমি যিহেতু জানো তথাপিও মানে প্ৰশিক্ষকসকলে ভালকৈ আমাক শিকাই মেলি আমিও যাতে ভাল দেখে আমাৰ বিহু জেং বিহু হওক বা হুঁচৰি হওক যি যি বিহু বিহু বুলি নহয় আধুনিক নৃত্য যিকোনো হওক প্ৰশিক্ষকসকলে আমাক শিকাই দিয়ে আমি নাচিব জানো লগতে আমাক যিসকলে চায় তেওঁলোকেও যাতে আমাক চায় ভাল পায় কয় যে এনেকৈ ইহঁতি ভালকৈ নাচিছে বা যোনসকলে শিকাইছে ভালকৈ শিকাইছে তেনেকৈ কৰি কৈ মানে মানুহে যাতে ভাল চাব পাৰে ভাল চকুত লগা হয় নাচটো বিহু নাচ হওক বা আধুনিক নৃত্য বা সত্ৰীয়া নৃত্য যি নৃত্য হওক তাত যাতে মানুহে চাই ভাল পায় সেইকাৰণে প্ৰশিক্ষকসকলৰ পৰা তেওঁলোকে যোনসকলে ভালকৈ জানে প্ৰশিক্ষকসকলে আমাক শিকাই মেলি এনেকৈ শিকাই দিয়ে ভাল হওক বা তেওঁলোকেও চাই ভাল পাওক